কি কৰিছে ভালনে অঁ বাকী মই এনেই আছোঁ পাই বাকী ধান চান দালে নেকি অঁ মৰণা মাৰিলে ন খালেই নি অঁ

অঁ আমি মানে সেই বজাৰ কৰিবলৈ যাম বুলি ভাবিছিলোঁ পাই নাজিৰাত এই আমাৰ ঘৰ ওচৰ মানুহকেইগৰাকীমান যাম কৈছে তাকে বোলো একেলগতে যাম বুলি ভাবিছোঁ আপুনিও যাব নি বোলো

গাড়ী এখন ভাড়া কৰিম বুলি ভাবিছোঁ গাড়ী ওচৰৰে ল'ম বুলি ভাবিছোঁ ভাড়া তেওঁ এহেজাৰমান ল'ম বুলি কৈছে বেছি হৈ তেওঁ আকৌ এহেজাৰহে যাম বুলি কৈছে অঁ আপুনি এতিয়া যাব নেকি এতিয়া পাঁচজনী যাম বুলি ভাবিছোঁ তেতিয়া দুশ দুশকে পৰিব শিৱসাগৰ নহয় নাজিৰাতে কৰিম বুলি ভাবিছোঁ পাৰিলে আকৌ শিমলুগুৰি যামগে বুলি ভাবিছোঁ বুধবাৰে মানে যাম বুলি ভাবিছোঁ আপোনালোকে আকৌ বুধবাৰে পাৰিব নোৱাৰিব আকৌ অঁ

অঁ এই বুধবাৰে গ'লে তেতিয়া সেই শিমলুগুৰিত বজাৰখন ধৰিব পাৰিম শাক পাচলিও তাত সস্তাত দিয়ে যে অঁ তাকে মানুহ অঁ শাক পাচলিখিনি বজাৰ কৰিম বজাৰ তাকে মই ভাবিছোঁ এতিয়া ঠাণ্ডা ছিজন সোমাইছে চুৱেটাৰ ল'ম বুলি ভাবিছোঁ তাৰ পৰা আৰু আকৌ কাপোৰ কানি কেইটামানো কিনিবলৈ আছে আকৌ ঘৰৰ বাচন বৰ্তন কেইটামান ল'বলৈ আছে অঁ

অঁ অঁ অঁ অঁ এতিয়া গাড়ী গ'লে ভালেই হ'ব অঁ ডাঙৰ আনিম নে সৰু

অঁ বেয়া নহয় কথাটো

অঁ তাকে বনাব লাগিব লিষ্টখন মই সেই তেওঁৰ লগত পাতিছোঁ লিষ্টখন বনাই ল'ব লাগিব বনাই মেলি আনিম আৰু শাক পাচলিখিনি বেছি গুৰুত্ব দিছোঁ সেইখিনি লাগে যে এতিয়া দাৱনীয়া চাৱনীয়া বহুত খৰচ হৈ গৈছে ইয়াত ইমান দাম বস্তু অঁ তাকে বাৰীত পিছে শাক পাচলি লগাইছেনে অঁ অঁ ঠিকে আছে আমাৰ এই ধান আজি আনি আছে নাই হোৱা হে আৰু দুদিনমান লাগিব আৰু আৰু কেইটা মান আছেগে অঁ মেছিধান মাৰিলানে অঁ এইবাৰ পানী হ'ল নহয় সেইকাৰণেই হ'ল চাগে যিহে বতৰ অঁ সঁচাকে দেই ঢ়েৰ পইচা খৰছ হৈছে ৰোৱনী দাৱনী সেই ধান মৰাত আকৌ খোৱা বোৱা থাকেই

সেনেকে দেখোন অঁ অঁ বহুত দাম হৈছে দেই তাকে কিনিয়ে খাবনে খেতি কৰিয়ে খাব অঁ অঁ মানুহ ঢ়েৰ নহয় নহয় আপোনালোকৰ চাগে অঁ দিগদাৰ হয় অঁ এইবাৰও চাগে দিগদাৰ হৈছে কি কৰিলে বা অ' অঁ অ' অ' এতিয়া কিয় আছে নেকি দাম

অঁ অ' ইমান দাম কৈছে

অ' সুবিধা পালে অ' অ' এতিয়া ল'লেনে অঁ অঁ অঁ এতিয়া এই কেইদিন চাগে কৰি আছে ফিট মাৰিছে নাই পাছত বিচাৰি আহিব অঁ বিছাৰিব ক'তনো যাব এনেও বিছাৰিব অঁ সেইকেইটা পইচা বহুতগিটা নহয় অঁ ছশ টকা বহুত অ'

চাগে দেই ইমান মানুহক ঠগিব নেপাই নহয় অঁ তেতিয়া চিন্তা নাছিলে তেওঁ কৰি দিলে হৈ

সঁচাকে দেই কিনি খাবলেও চিন্তা হৈছে আকৌ খেতি নকৰিলেও নহয় চবপিনে কৰিব লাগিব এতিয়া আমাৰ হাজিৰা লগাও হৈছে আকৌ ঘৰৰতো মা দেউেতাও গৈছে বাৰু ময়ো কেতিয়াবা যাওঁ অকণমান কৈ দিমগৈ আৰু বাৰু দাই শেষ হ'লগে আৰু অঁ আছে অঁ তাকে অলপ সহায় হৈছে এতিয়া বন্ধা মেলা তেওঁলোকে কৰি দিয়ে অঁ সি ডাঙৰ হৈছে আৰু অঁ ফাইনেল দিব ন অঁ পালেহি এ নহয় অ' পঢ়িবলে ক'ব আকৌ ল'ৰাটোক অঁ তেনেকে হ'লে কেনেকে হ'ব অঁ পৰীক্ষাটো আকৌ পাছ কৰিলে ভাল লাগিব অঁ ভালকে পাছ কৰিলে ভাল লাগিব মন অঁ ওচৰ মানুহে নহ'লে কি বুলি ক'ব ল'ৰাটো বাইক অঁ পাছ নকৰিলে বুলি ক'ব ল'ৰাটো তেতিয়া চাব আৰু লাহেকে পঢ়িবলৈ ক'ব নপঢ়ে

পঢ়িলে ভাল আৰু এতিয়া ভালকে পঢ়িলেও আৰু সিমান চিন্তা নাই অঁ

অঁ নাই বনোৱা আজি অঁ ন খাব নি ন কিহে বা আজি অ'

আমাৰ ধানেই আনি হোৱা নাই আমাৰ দেৰি আছে ন খাবলৈ কেইদিনমান লাগিব আৰু

অঁ অঁ অঁ এতিয়া বাকী ভাল ন যোৱাটো বুধবাৰে যাম বুলি ভাবিছোঁ আৰু অঁ আপুনি যোৱাটো চিয়ৰ নে এতিয়া

সেইটো হয় অৱশ্যে দেই তেতিয়া হ'লে আমি আমাকো মাতিব আৰু ন খাবলে নতুন কেৰাহী অঁ কেৰাহী ডাঙৰ হাতা এখনও লৈ আহিব অঁ তেতিয়াহ'লে বুধবাৰে ওলাব আৰু

অঁ অঁ